চৰাইদেউ জিলাৰ অৰ্থনীতিৰ বাবে কিছু গুৰুত্বপূৰ্ণ স্থানীয় উদ্যোগ বা ব্যৱসায়ৰ অন্তৰ্ভুক্ত কৰা হৈছে কৃষি পৰ্যটন আৰু হস্তশিল্প উদ্যোগ এই উদ্যোগসমূহ সময়ৰ লগে লগে বিকশিত হৈছে আৰু এই সকলো উদ্যোগেই বিশেষ কিছু প্ৰত্যাহ্বান আৰু সুযোগৰ সন্মুখীন হৈছে যেনে কৃষি চৰাইদেউ জিলাত চাহ ৰাইচ আৰু অন্যান্য কৃষি পণ্যৰ উৎপাদন বহল আকাৰত হয় কৃষি হৈছে জিলাৰ অৰ্থনীতিত অন্যতম মুখ্য খণ্ড সময়ৰ লগে লগে চাহ বাগিচাৰ সংখ্যা আৰু উৎপাদন বৃদ্ধি পোৱা স্বত্তেও জলবায়ুৰ পৰিৱৰ্তন মাটিৰ গুণমানৰ পৰিৱৰ্তন আৰু অন্যান্য প্ৰাকৃতিক বিপৰ্যয়ে কৃষকসকলৰ বাবে বিভিন্ন সমস্যাৰ সৃষ্টি কৰিছে কিন্তু চাহৰ বৈশিক মাৰ্কেটত দ্ৰুত বঢ়োৱা চাহৰ চাহিদা এক বিশেষ সুযোগৰ সৃষ্টি হৈছে পৰ্যটন উদ্যোগ চৰাইদেউ জিলাত পৰ্যটন খণ্ডও যথেষ্ট বিকশিত হৈছে বিশেষকৈ হাতীগড় অভয়াৰণ্য পাহাৰীয়া পৰ্যটনস্থান আৰু সাংস্কৃতিক উৎসৱৰ আয়োজন ইত্যাদিৰে জিলাৰ পৰ্যটন খণ্ডৰ ব্যাপক সম্ভাৱনা দেখা গৈছে কিন্তু পৰ্যটন ব্যৱসায়ৰ বিক বিকাশৰ লগত পৰ্যটকৰ অভিজ্ঞতাৰ গুণগত মান বৃদ্ধি কৰাৰ দৰকাৰৰ সন্মুখীন হৈছে লগতে পৰ্যটন নিৰ্ভৰশীল স্থানসমূহত পৰিৱেশ সুৰক্ষাৰ বিষয়তো এক প্ৰতিকূল চেলেঞ্জ হস্তশিল্প উদ্যোগ জিলাৰ বিভিন্ন স্থানত হস্তশিল্পৰ উৎপাদন বিশেষ চিনাকি হৈছে বিশেষকৈ গামোচা চাদৰ আৰু অন্যান্য পৰম্পৰাগত বস্ত্ৰজাত সামগ্ৰী এই উদ্যোগৰ বিকাশৰ লগত সস্তা মন্না উৎপাদন আৰু নিৰ্ধাৰিত বজাৰৰ অভাৱ ইত্যাদি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে তথাপি দেশী আৰু বৈদেশিক মাৰ্কেটত স্থানীয় হস্তশিল্পৰ চাহিদা বৃদ্ধি হৈছে যাৰ ফলত ই এক উন্নয়ন সম্ভাৱনা উন্মোচন কৰিছে সমষ্টিগতভাৱে সময়ৰ লগে লগে এই উদ্যোগসমূহৰ বিকাশৰ লগত স্থানীয় পৰিৱেশ আৰু লোক সাহিত্যৰ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ চেলেঞ্জৰ সন্মুখীন হৈছে তথাপি পৰিসৰে দিয়া সুযোগবোৰ যেনে পৰ্যটনৰ বৃদ্ধি বৈদেশিক মাৰ্কেটত চাহৰ চাহিদা বৃদ্ধি ইত্যাদি অধিক দ্ৰুত আৰু দীঘলীয়া সময়ৰ বাবে জিলাৰ অৰ্থনীতিত শক্তি যোগাইছে